মাজুলীখন এখন বিভিন্ন দেশ বিদেশৰ পৰ্যটক অহা ঠাই পূৰ্বৰ তুলনাত আজিকালি ইয়াত বহুত বেছি পৰিমাণে পৰ্যটক আহে আৰু আগতে মাজুলীৰ যাতায়তৰ ব্যৱস্থা বৰ বেছি সুচল নাছিল কিন্তু এতিয়া কমলাবাৰী আৰু অফলামুখ ঘাটে দি চৰকাৰে ডাঙৰ ডাঙৰ ফেৰিসমূহ চলাচলৰ সুবিধা কৰিছে যাৰ ফলত সেই ফেৰিসমূহতো আমাৰ স্থানীয় যুৱক যুৱতীসকল নিয়োজিত হ'বলৈ পাৰিছে আৰু তেওঁলোকে এটা ভাল সংস্থাপন লাভ কৰিছে আৰু সেই ঘাটৰপৰা মাজুলীলৈ আহিবলৈ যাত্ৰীসকলে বিভিন্ন গাড়ী বা ই ৰিক্সাৰ সহায় লয় যাৰফলত যাতায়তৰ ক্ষেত্ৰখনো যথেষ্ট পৰিমাণে আগবঢ়া হৈছে আৰু এই যাতায়তৰ ক্ষেত্ৰত গাড়ীৰ ব্যৱহাৰ হোৱাৰ মানে ইয়াত নতুন নতুন গাড়ীৰ ডিলাৰবিলাকো খোল খাইছে বিভিন্ন স্কুটিৰ ডিলাৰ ই ৰিক্সাৰ ডিলাৰ আদি খোল খাইছে আৰু সেইসমূহতো আমাৰ স্থানীয় যুৱক যুৱতীসকল নিয়োজিত হৈছে আৰু স্বাৱলম্বী হ'ব পাৰিছে তাৰোপৰি ইয়াত বিভিন্ন ৰিজৰ্ট কটেজ আদি খোল খাইছে আৰু তাতো আমাৰ এই স্থানীয় যুৱক যুৱতীসকলে বিভিন্ন কৰ্ম সংস্থাপনৰ সুবিধা পাইছে তাৰ উপৰি মাজুলীত হোৱা বিভিন্ন ফেষ্টিভেল বা ৰাস মহোৎসৱত মাজুলীলৈ হোৱা বিভিন্ন পৰ্যটকসকলৰ বাবে গেছট হাউচৰ ব্যৱস্থা কৰা হয় আৰু তাতো আমাৰ স্থানীয় যুৱক যুৱতীসকল নিয়োজিত হ'ব পাৰিছে তাৰোপৰি পৰ্যটকসকলে ইয়াৰপৰা বিভিন্ন বয় বস্তু ক্ৰয় কৰি ক্ৰয় কৰি লৈ যায় যেনে মুখা শিল্পই হওক বিভিন্ন বাঁহ বেতৰ সামগ্ৰী মেটেকাৰেৰে বনোৱা টুপি বেগ ইত্যাদি আৰু যাৰফলত এই শিল্পীসকলেও স্বাৱলম্বী হ'ব পাৰিছে নতুন চামগুৰি মুখা শিল্পৰ লগত জড়িত থকা শিল্পীসকলো স্বাৱলম্বী হ'ব পাৰিছে তেনেদৰে বেগ মেটেকা টুপি আদি আদি ইত্যাদি বনোৱা মহিলাসকলো স্বাৱলম্বী হ'ব পাৰিছে যাৰফলত সেই শিল্প উদ্যোগসমূহ সমানে সমানে আগবাঢ়ি গৈছে আৰু এই শিল্প উদ্যোগৰ লগত জড়িত লোকসকলো লাভান্বিত হৈছে আৰু পৰ্যটকসকলৰ সৈতে সৈতে মোৰ অভিজ্ঞতা বুলি ক'লে ভাল অভিজ্ঞতাই হয় বিভিন্ন দেশী বিদেশী পৰ্যটকসকল ইয়ালৈ আহে তেওঁলোকৰ লগত কথা পাতিও ভাল লাগে আৰু তেওঁলোকৰপৰা কিছু কথা শিকিব পৰা যায় যিহেতু পৰ্যটকসকলে দেশ বিদেশ ভ্ৰমণ কৰি থাকে গতিকে তেওঁলোকৰ লগত কথা পাতিলে আমিও সমানে লাভান্বিত হওঁ তেওঁলোকৰপৰা বহুতো নজনা কথা শিকিব পৰা যায়